জীৱিকা হিচাপে মাছ ধৰাৰ বিষয়ে আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল মাছটো আমি বিক্ৰী কৰিলোঁ সেই মানুহজনে খালে সোৱাদ পালে আকৌ এদিন বিচাৰিলে সেইটো এটা আকৰ্ষণীয়ই হ'ল আৰু মাছটো বিকি যি পইচা পালোঁ সেইটোও এটা আকৰ্ষণীয় হ'ল জীৱিকা হিচাপে আকৰ্ষণ হ'ল ঠিক তেনেকৈ